মেঘালয়ৰ পাহাৰীয়া ঠাই বুলি নহয় আৰু ধৰক অসমৰ বাহিৰে তেনেকৈ অৰুণাচললৈ ফুৰিবলৈ গৈছোঁ অৰুণাচলৰ পাহাৰত ফুৰিবলৈ গৈছোঁ কিন্তু যাওঁতে আমি ভবা নাছিলোঁ যে পাহাৰ বুলিও ইমান ওখ ঠাই আছে বা গাড়ী তালৈ কেনেকৈ উঠি যায় বা কেনেকৈ নামি আহে আমি সেইবিলাক দেখি পোৱা নাছিলোঁ বা ভবা নাছিলোঁ কিন্তু প্ৰথমবাৰ যেতিয়া অৰুণাচললৈ গৈছোঁ আমাৰ গৈ থাকোঁ গৈ গৈ ধৰক এনেকুৱা এটা ঠাই পালেগৈ যিটো ঠাইত গাড়ীখন ৰখাই দিলে আৰু আমাক ক'লে যে আপোনালোক অকণমান নামি চাইদ থৈ দিয়ক আমি গাড়ীখন আগলৈ নি লওঁ আপোনালোক আকৌ উঠিব তাৰপাছত আমি অলপ দেৰি ৰৈ পেলাই আকৌ গাড়ীখনত গৈ উঠিছোঁগৈ কিন্তু গাড়ীখনে ধৰক টানিবলৈ যেন আমাক মন কৰা নাই বা পিছলৈ খহি আহিব এনেকুৱা এটা অনুভৱ হৈছে পাহাৰৰ গৈ গৈ এটা তিলাত যেতিয়া আমি নিৰ্দিষ্টৰ সময়ত পাইছিলেগৈ তাৰপৰা ওচৰৰ ছাইডে দি এখন নদী বৈ গৈছে যিখন নদীৰ কাষতে তাহানিখন ধৰক যেনেকৈ কয়লা চিনেমাখনৰ শ্বাহৰুখ খানে এক্টিঙো কৰিছিলে আমি জনামতে আৰু সেই নদীখনত পাহাৰৰ ওপৰৰপৰা আমি যেতিয়া প্ৰতক্ষভাৱে চাইছিলোঁ এনেকুৱা লাগিছিলে যেন এই ওপৰৰপৰা যদি আমি সঁচাকৈ গাড়ীখনে বা মানুহখিনিয়ে কেনেবাকৈ কিবা কাৰণত যদি পৰি গ'লোহেঁতেন সেই নদীলৈ আমাৰ হয়তো হাৰ মূৰ বা গাড়ীখনৰ কোনো চিন চকৰ নাথাকিলেহেঁতেন এনেকুৱা এটা অনুভৱ হয় আৰু পাহাৰত যে সঁচাকৈ ঠাণ্ডা আমি ইয়াত ভাবোঁ যে পাহাৰখন ইমান ওপৰত আছে তলতে আমি ইমান গৰম অনুভৱ কৰোঁ আৰু পাহাৰলৈ গ'লে চাগৈ সূৰ্যটো আৰু ওচৰ পামগৈ গতিকে তাঁত কিজানি বেছি গৰম উঠিব কিন্তু সেইটো নহয় আমি যিটো সময়ত ফুৰিবলৈ যাওঁ তাত পাহাৰৰ ওপৰত কেতিয়াবা ঘপককৈ মেঘটো ডাৱৰীয়া কৰে বা বৰষুণ এজাক আহে এনেকুৱা ঠাণ্ডা অনুভৱ হয় কিন্তু ভাল লাগে তথাপিতো ঠিক তেনেদৰে আমি আকৌ নামি আহিবৰ টাইমত আমাক কৈছে যে আপোনালোকে যদি ভয় কৰে তেতিয়াহ'লে আগলৈ নাচাব আপোনালোকে কেৱল চকু মুদি পেলাই শুই থাকক আমি লাহে লাহে নমাই লৈ যাম আৰু তেনেধৰণে আনি আমাক আকৌ যেতিয়া তল পোৱাইছিলে সেই পাহাৰৰ একেবাৰে তল অংশত পাই পেলাই আমি ভাবিছোঁ যে সঁচাকৈ যেন আমি এখন মানে কিবা ঠাইৰপৰা আমি ঘূৰি আহিলোঁ বা বাচি আহিলোঁ এনেকুৱা এটা অনুভৱ হৈছিল সেইটো কাৰণে ভাবোঁ যে পাহাৰৰ জেগাবিলাক চাবলৈ যিমান হাবি জংঘল আছে তথাপিতো চাই কিবা এটা ভাল লাগে